মই পৰিয়ালৰ সদস্যৰ বাহিৰে অইন মানুহৰ লগত পাকঘৰত সময় কটাই খুব ভাল পাওঁ কাৰণ অইন সদস্যই ৰন্ধা বঢ়া ৰন্ধা প্ৰণালীটো কেনে তেওঁলোকৰ সেই কথাখিনি মই ভালকৈ শিকি লওঁ তেওঁলোকে কোনটো বস্তু কেনেকৈ ৰান্ধে বা কি হিচাপত পাকঘৰটো পৰিচালনা কৰে সেইখিনি কথা মই ভালদৰে মন দি শিকি লওঁ বা বুজি লওঁ আৰু সেই সদস্যখিনিও মোৰ ৰন্ধা বঢ়া কেনেকৈ কৰোঁ সেইখিনি কথা তেওঁলোকে ভালকৈ শুধি পুচি লয় এই ৰন্ধা বঢ়াৰ জৰিয়তে আমি আলোচনা কৰি ভাৱৰ আদান প্ৰদান কৰোঁ আৰু তাৰ জৰিয়তে আমি ৰন্ধা বঢ়া বহুত কথাই আমি শিকিব পাৰোঁ মোৰ ৰন্ধা প্ৰণালীটো কেনে আ তেওঁলোকৰ কেনে কোনখন আঞ্জা কেনেকৈ ৰান্ধে সেই কথাটো বুজি ল'ব পাৰোঁ